সঁচা কথা ক'ব গ'লে উচ্চতালৈ খুবেই ভয় লাগে উচ্চতাক ভয় কৰোঁ কাৰণেই এতিয়ালৈকে আৰোহণ কৰিবলৈ কৰা হোৱা নাই তথাপিও যদি উচ্চতাক ভয় লাগে তথাপি কিন্তু পাহাৰীয়া অঞ্চলবিলাক ভ্ৰমণ কৰি খুব ভাল লাগে পাহাৰীয়া অঞ্চললৈ সদায় আকৰ্ষিত হওঁ সেইবাবে পাহাৰীয়া অঞ্চললৈ যেতিয়াই ফুৰিবলৈ যোৱা হয় ভ্ৰমণ বুলি ক'লে পাহাৰীয়া অঞ্চলেই আমি বাচি লওঁ আৰু তেনেদৰে কিন্তু গ'লেও আৰোহণ কৰি পোৱা নাই কিন্তু যদিও ভয় লাগে আৰোহণ কৰাৰ এটা দুৰ্বাৰ হেপাহ মনত পুহি ৰাখিছোঁ যদি সম্ভৱ হয় তেনেকুৱা ধৰণৰ ভৱিষ্যতলৈ কৰিম বুলি ভাবি ৰাখিছোঁ তথাপি একেলগ হৈ পাহাৰীয়া ঠাইবিলাক আমি ভ্ৰমণ কৰিছোঁ পাহাৰীয়া ঠায়ে সদায় মোক আকৰ্ষিত কৰি আহিছে সেয়েহে পাহাৰীয়া ঠাইকে সদায় ভ্ৰমণৰ ঠাই হিচাপে নিৰ্বাচিত কৰি আহিছোঁ